অঁ কওকচোন হেল্ল' মাতটো অহা নাই ভালকে

অঁ এতিয়া কওকচোন

অঁ হয় আমাৰ ইয়াত ইস্কুটি পাব অঁ হয় পাব আমাৰ ইয়াতে ছাৰ্ভিচিং চেণ্টাৰটো আছে

ইঞ্চুৰেঞ্চ কৰা হ'ব আপুনি যদি ইস্কুটি ল'ম যদি বিচাৰিছে ইয়াৰ পৰাই ল'ব পাৰিব অঁ অঁ ঠিক আছে জনাব